কামৰূপ মহানগৰত বহুতকেইটা উৎসৱ পালন কৰা হয় যেনে তিনিটা বিহু আছে মাঘ বিহু কাতি বিহু আৰু বহাগ বিহু এই তিনিটা বিহুতে বহুত ধৰ্মামূলক অনুষ্ঠানো হয় আৰু মাঘ বিহুত আমি ভেলাপুঁজি বনাওঁ উৰুকা পালন কৰোঁ আৰু ৰাতি ভোজ ভাত খাওঁ গাঁৱৰ বহুত মানুহ আহে তেনেকৈ ভেলা ভেলা ভেলাঘৰ বনাই কিনে আমি ভোজ ভাত খাওঁ গাঁৱৰ গোটেই ৰাইজে একেলগে মিলি কিনে খাওঁ কিছুমান কিছুমান ডাঙৰ মানুহেও ভেলাঘৰত আহে সন্মান জনায় তেনেকৈ আমি মাঘ বিহু পালন কৰোঁ ৰাতিপুৱা মাঘ বিহুৰ দিনা আমি ভে ভেলাঘৰ জ্বলাই দিওঁ আৰু ডাঙৰ কিছুমান মানুহে ভেলাঘৰত আহি কিনে মিটিং কিবাকিবি ধূপ চাতি জ্বলাই প্ৰসাদ আগবঢ়াই দিয়ে তেনেকৈ ভেলাঘৰতো জ্বলাই দিওঁ তেনেকৈ মাঘ বিহু আমি উদযাপন কৰোঁ আৰু কাতি বিহুৰ দিনাখন আমি কলপুলি পুতোঁ চোতালত কলপুলি পুতোঁ পুতি কিনে প্ৰসাদ আগবঢ়াই দিওঁ আগঢ়াই দি কিনে খেতি পথাৰত আমি তিনিডাল বাৰী খৰি পুতি কিনে আমি চাকিটো জ্বলাই দিওঁ তাতে নবেদাখন আমি দিওঁ প্ৰসাদ আগবঢ়াই দিওঁ তাতে সেৱা কৰোঁ যাতে ধানখিনি আমাৰ ভাল হয় তেনেকৈ আমি গধূলি গ গাঁৱত ঘৰে ঘৰে গৈ কিনে আমি প্ৰসাদ বিলাই দিওঁ প্ৰসাদবিলাক আমি লওঁ তাৰছত আৰু এনেকে আমি কাতি বিহু পালন কৰোঁ আৰু বহাগ বি বিহুৰ দিনাখন বহাগ বিহু দুদিন হয় আৰু গৰু বিহু আৰু মানুহ বিহু গৰু বিহুৰ দিনা আমি গৰুক গা ধুৱাওঁ লাও বেঙেনা এনেকৈ মালা বনাই কিনে গধূলি যেতিয়া গৰু ঘৰ সোমাই তেতিয়া মালাডাল সিহঁতক লগাই দিওঁ গলত গলত লগাই দি নতুন পঘা দৰাক তেনেকৈ দিওঁ আমি গলত বান্ধি দিওঁ বান্ধি দি কিনে তাৰে পিছদিনাখন মানুহ বিহু মানুহ বিহুৰ দিনা আমি নতুন কাপোৰ পিন্ধোঁ মানুহে নতুন কাপোৰ পিন্ধোঁ পিন্ধি কিনে আমি উৎসৱ পাতে আমাৰ ৰাইজে উৎসৱ পাতে উৎসৱত আমি ডেন্স কৰোঁ নাচোঁ চব মানুহে মিলি নাচে আৰু বিভিন্ন ধৰণৰ বহুত ডাঙৰ ডাঙৰ মানুহ আহি কিনে সংস্থাপন কৰে ইয়াত আৰু বিহু বিহুত বিহু হুঁচৰি দল থাকে তেনেকৈ আমি বিহু পাতোঁ আৰু হোলী দিনাখন আমি প্ৰথম দিনাখন সৰু সৰু ল'ৰা ছোৱালীবিলাকে হোলী খেলে আৰু তাৰে তাৰে পিছদিনাখন আমি ডাঙৰ মানুহবিলাকো হোলী খেলে হোলীৰ দিনাখন আমি বহুত ফূৰ্তি কৰোঁ ৰাইজখনৰ মানুহ বহুত বেলেগৰ মানুহ আহি কিনেও আমাক হোলী দি যায় মই নিজেই দিওঁ ফুৰিব যাওঁ সেই খেল ধেমালি কৰোঁ বহুত ভাল লাগে